ফটোগ্ৰাফীক এক হ'বী হিচাপে অব্য়াহত ৰাখিবলৈ মোৰ অনুপ্ৰেৰণা হৈছে যে এক নিবনুৱাৰ বাবে ফটোগ্ৰাফী হৈছে এক উপাৰ্জনৰ পথ কিন্তু ইয়াৰ বাবে কিছুমান নিৰ্দিষ্ট সামগ্ৰীৰ প্ৰয়োজন হ'ব যেনে এটা ভাল কেমেৰা আৰু কেমেৰাৰ লগত থকা কিছুমান সঁজুলি যেনে কেমেৰা ষ্টেণ্ড লাইট আৰু বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হয় আমি কিছুমান বিয়া আদিতো ফটো শ্বুটিং কৰিব পাৰোঁ যাৰ পৰা আমাৰ নিৰ্দিষ্ট পৰিমাণৰ উপাৰ্জনো হ'ব আৰু ভিডিঅ' শ্বুটিং আদিও কৰিব পাৰোঁ ফটো শ্বুটিঙৰ দ্বাৰা আমি আমাৰ দৈনন্দিন জীৱনটোও গঢ়িব পাৰোঁ ফটো শ্বুটিং এক উপাৰ্জনৰ পথ কিছুমান মানুহে ঘৰতেই ইনেই পৰি থাকে সেইসকলৰ বাবে এই ফটো শ্বুটিঙেই হৈছে এক উপাৰ্জনৰ পথ ফটো শ্বুটিঙৰ দ্বাৰা তেওঁলোকে তেওঁৰ জীৱনটো গঢ়িব পাৰে